প্ৰথমেই ভাৰতীয় মনোৰঞ্জনৰ কথা ক'বলৈ গ'লে আকাশবাণী আৰু দূৰদৰ্শনৰ কথা ক'বই লাগিব কাৰণ আগতে ভাৰতীয় সকলোবোৰ মানুহেই নিজৰ প্ৰত্যেকটো কামৰ সময়তেই ৰেডিঅ'টো লগত ৰাখিছিলেই তেওঁলোকে ৰেডিঅ'ত সময় অনুযায়ী বিভিন্ন ধৰণৰ অনুষ্ঠান যেনে মই শুনা মতে কল্পতৰু বা আন কিছুমান অনুষ্ঠান সময় অনুযায়ী শুনিছিল তাৰ পৰা তেওঁলোকে বাতৰি বাতৰি গি বাতৰিবোৰো শুনিছিল গতিকে তেনেকুৱা ধৰণৰ আছিল তাৰ পাছত আহিল দূৰদৰ্শন দূৰদ আগতেই যদি বাতৰিটো তেওঁলোকে শুনিছিল এতিয়া দূৰদৰ্শনত বাতৰিটো কোনজন মানুহে পঢ়ে বা কোনজনে এংকৰে পঢ়ে তেওঁলোকে সেইটো দেখিব পৰা হ'ল দূৰদৰ্শনত বিভিন্ন ধৰণৰ মনোৰঞ্জনধৰ্মী চিনেমা চিৰিয়েল আদিবোৰ আহিল তেনেদৰে বিকশিত হ'ল আৰু লহে লাহে চিনেমাৰ ফালে ঢাল খালে চিনেমা আহিল বিভিন্ন ধৰণৰ বিভিন্ন বিষয়বস্তুক কেন্দ্ৰ কৰি তেনেদৰে ভাৰতীয় মনোৰঞ্জন উদ্যোগ চলি আছে আৰু বৰ্তমানেও চিনেমা বা দূৰদৰ্শন আকাশবাণীৰ গুৰুত্ব সিমান হ্ৰাস পোৱা নাই যদিও আজিকালি মানুহে ৰেডিঅ' শুনা কিছু পৰিমাণে বাদ দিছে তথাপিও কিন্তু তাৰ গুৰুত্ব হ্ৰাস পোৱা বুলি ক'ব পৰা নাযায় ইয়াৰোপৰি বৰ্তমান সময়ত ভাৰতীয় মনোৰঞ্জন উদ্যোগত বিভিন্ন ধৰণৰ বস্তু দেখা পোৱা যায় যেনে আগৰ চিনেমাৰ পৰা আতৰি আহি মানুহে ষ্টেণ্ড আপ কমেডি চোৱা হৈছে ইয়াৰোপৰিও ছ'ছিয়েল মিডিয়াৰ বিভিন্ন বস্তু আছে যেনে ৰিলছ হওক ইউটিউব হওক নেটফ্লিকছ হওক প্ৰাইম ভিডিঅ' হওক এইবিলাক মানুহে বেছিকৈ চাবলৈ ধৰিছে গতিকে মানুহৰ যিটো মনোৰঞ্জনৰ ধাৰা বা তেওঁলোকে কোনে ধৰণে চাব বিচাৰে সেইটো কিছু ক্ষেত্ৰত সলনি হৈছে চিনেমা এখন দুই তিনি ঘণ্টাৰ তেওঁলোকে একেলগে চোৱাতকৈ আজিকালি ৱেব ছিৰিজ চোৱাতো বেছিকৈ দেখা পোৱা যায় তদুপৰি চিনেমাবিলাক কিছুমান ক্ষেত্ৰত লেহেমীয়া হয় কিন্তু ৱেব ছিৰিজ বিভিন্ন সমাজৰ বিষয়বস্তুক কেন্দ্ৰ কৰি বনায় স্পৰ্শকাতৰ কিছুমান বিষয়বস্তুক কেন্দ্ৰ কৰি বনায় গতিকে তেনে ধৰণৰ চিনেমা ৱেব ছিৰিজৰ প্ৰতি বা ভিডিঅ'ৰ প্ৰতি ৰিলছ আদিৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে গতিকে এনে দৰেই ভাৰতীয় মনোৰঞ্জন উদ্যোগটো কিছু পৰিমাণে পৰিৱৰ্তিত হৈছে